মই যে আপোনাক কৈছিলোঁ ৰৌ মাছ লাগিব বুলি আমাৰ মানে সেইকাৰণে মোক ৰৌ মাছ দহ কেজিমান লাগিছিলে ঘৰত দি থৈ যাবহি পাৰিব নেকি বাৰু

হয় অ অ অ অ ঘৰত দি থৈ যাবহি লাগিছিলে মোৰ ঘৰটো শিঙিমাৰিত আছিলে এই উলুবাৰী ফিল্ডখনেদি সোমাই আহি থাকিব লাগে এ আপুনি আগতে এবাৰ অহিছিলে দেখোন অ অ অ কাটি দিব কাটি দিব অ অ অ হ'ব দিয়ক মাছটো চাই মেলি দিব ভাল মাছ আগৰ মাছ নিদিব এতিয়াৰ মাছ দিব অ অ কাইলৈ লাগে অ অ অ

হয় হয় আৰু কমাব নোৱাৰিব নেকি বাৰু অ অ অ হয় হয় কাইলৈ আপুনি ৰাতিপুৱা সোনকালে দিবহি মানে তেতিয়াহে হ'বগৈ যিমান পাৰে আপুনি সোনকালে দিবলৈ চেষ্টা অ অ অ অ হ'ব যিমান পাৰে সোনকালে দিবলৈ চেষ্টা কৰিব হ'ব দিয়ক